মই ডিব্ৰুগড় ৰে'লৱে কলনি অঁ অঁ ডিব্ৰুগড় মানে ছয় কিলোমিটাৰ হয় ছয় কিলোমিটাৰ হয় আমাৰ ইয়াৰ পৰাও সিমানখিনিয়ে হ'ব অকণমান কম বেছি হ'ব পাৰে

অঁ ৰুম চুমবোৰ অঁ অঁ ভালেই টু ষ্টাৰ টু ষ্টাৰমান হয় আৰু নতুনকৈ খুলিছে পূৰা ধুনীয়াকৈ

অঁ অঁ

অঁ নাই নাই এতিয়া প্ৰব্লেম নাই গাড়ী চাৰিও চলে

অঁ এইটো নাম্বাৰো ছেভ কৰি থৈ দিব পাৰে আপুনি

মোৰ কৃষ্টিনা সোণোৱাল

ঠিক আছে হ'ব বাৰু